অঁ কোৱাচোন অঁ ক'ত যাবলৈ হয় নেকি কেতিয়া লাগে কোন তাৰিখে কোন

অঁ সাতাইছ তাৰিখে হ'লে তোমাৰ কেইজন মানুহ যাব ছয়জনমান এজনৰ পাঁচশকে পৰিব আৰু এডভান্স দিব লাগিব অলপ তিনি হাজাৰ টাকা এডভান্স দিব লাগিব এডভান্স এডভান্স এক হেজাৰ টকা অলপ কিমান টাইমত লাগিব গাড়ীখন গাড়ীখন কিমান টাইমত লাগব সাতাইছ তাৰিখে অঁ দছটাত পাব এতিয়া পইচাটো মোক এডভান্স কৰক অঁ কেতিয়া কৰিবা অঁ এতিয়া আহিবা আহি পালে মোক এডভান্স কৰি এখন ৰিচিপ মই দিম তাৰপিছত তুমি এই লৈ যাবা আৰু কিমান টাইম থাকিব তাত ভৈৰৱকুণ্ডত দছটাত চাৰি পাঁচ ঘণ্টা চাৰি পাঁচ ঘণ্টা হ'লে দছটাত গ'লোঁ এঘাৰটা বাৰটা অঁ দহটাত গ'লে আমি একঘণ্টা ডেৰ ঘণ্টা লাগি যাব বাৰটা গধুলিয়েই হৈ যাব দেখোন তেতিয়াহলে পাঁচটামান বাজব অঁ পাঁচটা হ'ব বাৰু কোনো কথা নাই এডভান্সটো লৈ আহিলি হ'ল মই এখন ৰিচিপ্ট দি দিম মোৰ গাড়ীৰ হেৰি আছেতো ট্ৰেভেলাৰ সেই তাতে কাউণ্টাৰত আহিলেই হ'ল তাত মই এখন ৰিচিপ্ট দিম আৰু এডভান্স দিলেই হ'ল আৰু কোন টাইমত গাড়ীটো লাগেটোতো কোৱা হ'লে দছটা বজাত মই লৈ যাম গাড়ী মানুহকিটা ৰেডি হৈ থাকিলেই হ'ল অঁ অঁ অঁ অঁ অঁ অঁ তাত কিবা অঁ তাত কিবা খোৱা লোৱা ৰন্ধা বঢ়া কৰিব ন হোটেলত খাব অঁ তেওঁলোকে খাব হ'ব অঁ সোনকালে আহি গ'লে হ'ল